অঁ শুনিছানে

হয় হয় হয় হয় হয় অঁ আপোনাৰ পকা কাম আছিলে ন কিমান মান কিমান মান এৰিয়া আছিলে বাৰু আপোনাৰ ঘৰটো মানে কিমান ডাঙৰকৈ হেৰি কৰিম বুলি ভাবিছে বাওণ্ডেৰী ৱাল মাৰিব নে আপোনাৰ ঘৰৰ ভিতৰৰ কাম কৰিব

অঁ ঘৰটো আপুনি মানে আৰম্ভ কৰিব হেৰি আছাম টাইপ কৰিব নে আপুনি মানে আৰ চি চি কৰিব আছাম টাইপ কৰিম বুলি ভাবিছে ন এই কেতিয়াৰপৰা কেতিয়াৰপৰা আৰম্ভ কৰিব বাৰু হয় হয় অঁ ঠিক আছে ঠিক আছে আপুনি এটা এটাকৈহে কৰিব চাগে প্ৰথম আপুনি বাওণ্ডেৰী ৱালটো মাৰিবনে মোক হেৰিটো মাৰিব আপুনি মই গ'লে নিশ্চয় ক'ব আৰু অঁ হয় নেকি আপোনাৰ তেতিয়াহ'লে অলপ এৰিয়াটো ডাঙৰ হ'বতো আপুনি দহ দহ হেজাৰমান ইটা সদ্যহতে আপুনি আনি ল'ব লাগিব সেইখিনি এতিয়াই লাগিব নে মই পিছত দিলেও হ'ব হিচাপটো হয় হয় আপুনি তথাপিতো মই যোৱাৰ আগত মইটো বাৰু যামেই নেক্সট উইকত মই গৈয়ে আছোঁ আপুনি সোমবাৰে যেতিয়া আৰম্ভ কৰিছে মই আগদিনাখন গৈ কথা আপোনাৰ লগত পাতি ল'মগৈ এই আপোনাৰ পানী

অঁ সেইটো আপুনি এটা কাম কৰক তেতিয়াহ'লে মই কৈছোঁ নহয় ইটাটো আপুনি দহ হাজাৰমান আনি ল'ব আৰু সদ্যহতে আপুনি বালিটো বেছি নালাগে চাৰিশ চেফটিমান বালি আনি দিব আৰু ৰ'ডতো আপুনি দুই এতিয়া সদ্যহতে আপোনাৰ চাৰি কুইণ্টেলমান ৰড অনাই দিব বাকীখিনি আমি লাগিলে আৰু আমি অনাই অনাই গৈ থাকিম তাৰপিছত আপুনি এটা হয় হয় এই অঁ নিশ্চয় নিশ্চয় নহয় এইখিনি আপুনি লৈ পেলাই আজি পাতিব তাৰপিছত আপুনি পানীটো বাৰু আপোনাৰ ব্যৱস্থাটো সঠিকভাৱে আছেনে নাই পানীটো মানে ওচৰ হয় হয় হয় হয় ওচৰত পুখুৰী আছে আমাক মানে পানীটো অকণমান ওচৰতে লাগে নহ'লে কাম কৰিবলৈ দিগদাৰ হয় সেইকাৰণে সুধি লৈছোঁ নহ'লে মটৰ লৈ যাব লাগিব মানে এইখিনিও লৈ যাব লাগিব যে অঁ অঁ এই ৰেটটোতো আপোনালোকে জানেই চাগে আজিকালি আৰু অঁ কথাটো নাই নাই আজিকালিটো মানে হাজিৰাটোনো বৰ কমি গৈছে এতিয়া বাৱন টকা চৌৱন টকা স্কোৱাৰ ফুট চলি আছে এই ৱালৰ দেই এতিয়া বাৱন টকা আপোনাৰ এভাৰেজ একেবাৰে সেইখিনিলৈকে হৈ যাব খুঁটাখিনিলৈকে হৈ যাব গতিকে আপুনি এটা কাম কৰিব পঞ্চাছকৈ ধৰি দিব আৰু দিয়ক মই ৰাতি এটা কাম কৰিব মই ৰাতি আপোনাৰ গৈ আছোঁ গোটেইখিনি মই ঘৰত গৈ আপোনাক বুজাই আছোঁ দিয়ক হ'ব হ'ব হ'ব হ'ব অঁ